হাঁহ কুকুৰা দুই বিধৰে কথা কওঁ হাঁহবোৰে তলত থাকে বস্তা পাৰি দিয়া হয় আৰু কুকুৰাবোৰে এই বস্তাত সিহঁতে শুবলৈ ভাল নাপায় সিহঁতে ওপৰৰ জেগাত এনেকৈ দাং দিয়া হয় বা চাং পাতি দিয়া হয় তেনেকুৱা জেগাত সিহঁতে বেছি ভাল পায় থাকি আৰু হা কুকুৰাবোৰ তেনেকৈ আহে ওলাই যেতিয়া ৰাতিপুৱা ওলাই চাউল তাউল বা ধান দিয়া হয় খাবলৈ খোৱা হয় বা সিহঁতে কীট পতংগ এনেকুৱা যে বন সৰু সৰু বনবোৰ কুটি কুটিও খায় আৰু এনেকুৱা কীট পতংগবিলাক বিচাৰি বিচাৰি খায় পোকজাতীয় এইবিলাক পৰুৱা পোক পৰুৱা এইবিলাক খায় আৰু হাঁহে তেনেকৈ হাঁহে খায় আপোনাৰ কুকুৰাৰ দৰে হাঁহে ধান চটিয়াই বা চাউল চটিয়াই দিয়া নহয় তেনেকৈ হাঁহেও খোৱাটো বেলেগ কুকুৰাক চটিয়াই দিলেই হ'ল চোতালত বা তেনেকুৱা চাফা জেগাত চটিয়াই ধান চাউল চটিয়াই দিলেই হ'ল তেনেকৈ খুটি খুটি খায় খুটি খোৱা যে কুকুৰাৰ এটা ছিজন আছে ফাগুণমহীয়া যেতিয়া শিমলু ফুলা হয় তেতিয়া বেমাৰ হয় আৰু জুপুকা লাগে সিহঁতে জুপুকা লাগে জুপুকা লাগে যেতিয়া আমি ঘৰৰ ঘৰুৱা ঘৰুৱা দৰৱ ব্যৱহাৰ কৰা হয় তেতিয়া পানীত হালধি গুলি খুওৱা হয় যদি সেই তেতিয়াও ভাল নাপায় তেতিয়া ডাক্তৰৰ ওচৰৰ পৰা কুকুৰা হাঁহৰ ডক্টৰৰ ওচৰৰ পৰা আনি তেনেকুৱা দৰৱ গুলি খুওৱা হয় আৰু যেতিয়া বচাটো বাচে বা মৰাটো মাৰে তেনেকুৱা হয় সব নাবাচে সেইটো বেমাৰটো অলপ বেলেগ আৰু সি দেৰিকৈ উলিয়াই দিব লাগে তেনেকুৱা সেই চিজনটো আহিলে অলপ দেৰিকৈ গঁৰালৰ পৰা উলিয়াই দিব লাগে তেতিয়া বেছি ভাল হয় নিয়ৰটো পৰি থাকে ন তেতিয়া নিয়ৰটো পৰিলে সিহঁতে বেছি বেমাৰত পৰে কেকায় ৰাতি সেইটো কথা উলিয়াই দিয়া হয় আৰু এতিয়া হাঁহৰ কথা ও হাঁহে খায় হাঁহে কুকুৰাৰ দৰে নাখায় হাঁহক ডাঙৰ পাত্ৰ এটাত পানী পানী চাউল বা ভাত দি পানী তেনেকৈ সিহঁতে ঠোঁটখন যিহেতু বহল কুকুৰাৰ দৰে নহয় ডাঙৰ পাত্ৰ এটাত চাউল চাউল বা ভাত দিয়া হয় আৰু পানী ঢালি দিয়া হয় তেনেকৈ ডাঙৰ পাত্ৰ এটাত খা খাব পাৰে তেনেকৈ কুকুৰাৰ দৰে খাব নোৱাৰে আৰু সিহঁতেও তেনেকৈ বেমাৰ হ'লে ঠেং চেঙত যদি দুখ পায় আই তেতিয়া ঘৰুৱা এটা বন আছে সেই বনডাল বান্ধিলে সিহঁতে আৰাম পায় যদি আৰাম নাপায় তেতিয়া ডক্তৰ চক্টৰ লগাই এনেকুৱা ডক্তৰ লগাই আই ঠিক কৰা হয় আৰু হাঁহ কুকুৰাকেইটাই দুটাই যদি ঠেঙত দুখ পায় তেতিয়া সেই বনডাল বান্ধি দি হেৰি বান্ধি দি ঠিক কৰা হয় আৰু তেনেকেই হাঁহবোৰ খোৱা পদ্ধতিও বেলেগ কুকুৰা খোৱাও পদ্ধতিও বেলেগ হাঁহবোৰে বহল পাত্ৰত এই তেনেকৈ পানী দি ভাত চাউল দিয়া হয় তেনেকৈ বহল পাত্ৰত খাব পাৰে বাচন এটাত ধৰি লৈ আৰু কুকুৰাবোৰ কেনেকে চোতালত চটিয়াই দিলেও সিহঁতে খাব পাৰে ঠোঁটেৰে জুপুকা লাগি থাকিলে তেনেকুৱা হালধি গুলি খুওৱা হয় যদি ভাল নহয় তেতিয়াও ডক্তৰী লগোৱা হয় ডক্তৰ লগাই মেলি ঠিক কৰা হয় যদি বৰ মৰাটো মৰে বচাটো বাচি যায় আৰু আৰু ৰাতিপুৱা গঁৰালৰ পৰা দেৰিকৈ উলিয়াই দিব লাগে তেতিয়া বেছি ভাল হয় সিহঁতৰ কাৰণে সেইখিনিয়ে ক'বলগীয়া তেনেকৈ যতন লোৱা হয় সেইবিলাক ডক্টৰী লগাব লাগে মাহে মাহে তেনেকুৱা বছৰেকত এবাৰ বেজী বেজী দিব লাগে বেজী দিলে বেছি ভাল হয় বেজী দিয়াব লাগে তেতিয়া সিহঁতৰ ইমান উপকাৰ নহয় বছৰটোলৈ বছৰে বছৰে বচ বেজী দিব লাগে তেতিয়া সিহঁতৰ কাৰণে বেছি ভাল তেনেকৈ ডক্তৰৰ বেজী ঘৰত আনিও বেজীটো ব্যৱহাৰ দৰৱ আনি বেজী দিব পাৰি ঘৰুৱা মানুহেও তেনেকৈ যতন লগাই গৰা গৰাঁল চৰাল ধুনীয়াকৈ মচি কৰি সাৰি থ'ব লাগে ধুনীয়াকৈ ৰাতিপুৱা ধুপ ধোৱাও ধোৱা যেতিয়া দিব লাগে মহৰ কাৰণে দিগদাৰ পায় তেতিয়া ধোঁৱা দি দিব লাগে সেইখিনিয়ে ক'বলগীয়া মোৰ কথা এতিয়ালৈ সামৰিছোঁ